মোৰ প্ৰথমটো অৰ্ডাৰৰ কে'ক বনাওঁতে মই অলপ নাৰ্ভাছ আছিলোঁ কিন্তু যেতিয়া মই গ্ৰাহকক সেই কে'কটো বনাই দিছিলোঁ তেওঁ কে'কটো খাই ভাল পাইছিল প্ৰথম গ্ৰাহকজন মোৰ এজন বন্ধু আছিল তেওঁ কে'কটো খাই ভাল পাইছিল খালি তেওঁ কৈছিল যে তাত অলপ বেকিঙৰ পৰিমাণ কম হৈছিল তেওঁৰ এই কথাটোৱে মোক বহুতখিনি সহায় কৰিলে কাৰণ মই পিছৰবাৰ কে'ক বনাওঁতে বেকিঙৰ পৰিমাণটো জুখি হিচাপমতে দিবলৈ চেষ্টা কৰিলোঁ আৰু এতিয়া মোৰ কে'কসমূহ সম্পূৰ্ণৰূপে ধুনীয়াকৈ স্পঞ্জী হৈ উঠে